লাইব্ৰেৰীটো আহল বহল আৰু খিৰিকীবিলাক খোলাৰ লগে লগে সম্পূৰ্ণ পোহৰ আৰু বতাহ চলে সেইকাৰণে অধ্যয়ন কৰাত খুব সুবিধাজনক হয় আৰু মই মাজে সময়ে কণ কণ ল'ৰা ছোৱালীবিলাককো গল্প সাধু আদিৰ বিষয়ে কিতাপ তেওঁলোকক পঢ়ি শুনোৱাওঁ মোৰ ডিষ্ট্ৰিকত এটা লাইব্ৰেৰী আছে তাতো মাজে সময়ে গৈ বন্ধুবৰ্গৰ লগত পুথিভঁৰালত মই কিতাপ অধ্যয়ন কৰোঁ আৰু মই মই জনামতে এটা পুথিভঁৰালত বিভিন্ন ৰকমৰ কিতাপৰ বাহিৰেও যেনে ডাঙৰ মানুহৰ ভিতৰত সাহিত্যিকৰ ভিতৰত হোমেন বৰগোঁহাই মামণি ৰয়চম গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আদিৰ বিষয়েও আমি আমি জানিব পৰাকৈ তাত কিতাপবিলাক ৰখা হয় আৰু সেইবিলাক আমি মাজে সময়ে সকলোৱে অধ্যয়ন কৰা উচিত